হেল্ল' অ বাইদেউ কি খবৰ হে অও বিহু বুলি ফোন কৰিলোঁ একবাৰ মই গুৱাহাটীতে ৰূমতে আছোঁ আৰু তাকেতো এইকেইদিন অলপ বিজিও আছোঁ ক্লাছো আছে না সেইকাৰণে যাবা নোৱাৰিমেই বোধহয় গাঁৱত আইলিতো তাকেতো যাব চেষ্টা কৰিছিলো আৰু কিন্তু নহ'ব যোৱাটো তাকেতো বিহু এতে কিবা এটা কৰিব লাগিব হে সেইকাৰণে ফোনটো কৰিলো কি কি পিঠা বনাইছ ঘৰত

হয় নেকি এ বঢ়িয়া এই বঢ়িয়া বঢ়িয়া তাকেতো মোৰো এতিয়া লাড়ু পিঠা খাব ইচ্ছা আছিল অলপ এতিয়া এ বনাং বুলি ভাবিছিলোঁ এতিয়া বনাব নাজানো নহয় এতিয়া অলপ কৈ দিলে ভাল লাগিল হয় অঁ অলপ পিঠা কেনেকৈ বনায় অলপ কৈ দিলে অলপ চেষ্টা কৰি চাব পাৰিলো হয় পিঠা নোখোৱাকৈ বিহুতো গেলি ভাল নালাগে নহয়

তাকেতো অঁ

অঁ অঁ অঁ অঁ অঁ দেচোন তে অঁ ভালে আছোঁ বাকী ভালেই অঁ অঁ অঁ দে তে অঁ তোমাকো থাকিল দিয়া হ'ব দে ৰাখিছোঁ